হেল্ল' অঁ এই শাৰীখন আহিল নহয় অঁ হেই হেৰি পৰা এমাজনৰ পৰা দিছিলোঁ ই কালাৰটো একেবাৰে ফাল্টু কালাৰ এটা আহিলে একদম বেয়া লাগে মইটো ভায়'লেট কালাৰহে দিছিলোঁ কাপোৰটো ইমান একদম টান হয় চিফন একদম পূৰা মানে ৰাপ ৰাফ আৰু সেইবিলাক গৰমত পিন্ধিব নোৱাৰি বুজিছা ফটোতহে ভাল লাগে হ'ব দিয়া